মোৰ জীৱনত এনেকুৱা এটা সময় আহিছিলে যেতিয়া মই বি এড এণ্ট্ৰেঞ্চ দিবৰ কাৰণে নিজকে সাজু কৰিছিলোঁ যেতিয়া মই প্ৰথমবাৰৰ বাবে গ্ৰেজুৱেচন কমপ্লিট কৰি বি এডৰ বাবে এণ্ট্ৰেঞ্চ দিবলৈ পঢ়িছিলোঁ আৰু পঢ়ি পেলাই যেতিয়া এণ্ট্ৰেঞ্চ দিছিলোঁ ৰিজাল্ট মোৰ পাছ ওলোৱা নাছিলে মই বিফল হৈ গৈছিলোঁ মই সফল হোৱা নাছিলোঁ মই মানসিক আৰু আবেগিকভাৱে ভাগি পৰিছিলোঁ আৰু মোক সোধে তই পাছ কৰিলিনে নাইকৰা তেতিয়া মোৰ বহুত দুখ লাগিছিলে আৰু সেই সময়টো মই কল্পনাও কৰিব নোৱাৰোঁ কেনেকুৱা আছিলে সকলো মানুহৰে এটা এটা নিজৰ জীৱনত এনেকুৱা এটা সময় আহে যি সময় বহুত কষ্টকৰ হয় আৰু মোৰ সেইটো তেনেকুৱা ধৰণৰে আছিলে বহুত কষ্টৰ আছিলে বহুত বহুত কষ্টৰ সন্মুখীনো হৈছিলোঁ কিন্তু দ্বিতীয়বাৰৰ বাবে যেতিয়া এণ্ট্ৰেঞ্চ দিছিলোঁ আকৌ নিজকে সাজু কৰিছিলোঁ আৰু তাতকৈও মই দুগুণ কষ্ট কৰিছিলোঁ আৰু

লক্ষ্যত উপণীত হ'বলৈ হ'লে কেতিয়াও হাৰ মানিব নালাগে নিজৰ লক্ষ্যত যুঁজ দিব লাগে যুঁজ দি দি এদিন নহয় এদিন সফল হ'বই কেতিয়াও বিফল হৈ নিজকে ভাগি পৰিব নালাগে তেনেদতে মই ভাগি পৰিছিলোঁ এসময়ত কিন্তু সেই সময় কণত তাৰ পিছৰ পৰ্যায়ত ভাগি পৰা নাছিলোঁ মই ভাবিছিলোঁ এবাৰ নহয় এবাৰ মই দ্বিতীয়বাৰ আকৌ কষ্ট কৰিম সেই একে ধৰণৰ মই তাতকৈ দুগুণ চেষ্টা কৰি মই এই পৰীক্ষাটোত উত্তীৰ্ণ হৈ দেখাম মোৰ জীৱনৰ এইটোৱেই এনেকুৱা ধৰণৰ সময় আছিল যিসময় মোক নিজৰ লক্ষত উপণীত হ'বলৈ মই বহুতে কষ্ট কৰিবলগীয়া হৈছিল আৰু এই কষ্টৰ পৰিণাম মই পালোঁ মই নিজৰ মোৰ কষ্টৰ কি কম আৰু এইখিনিয়ে মোৰ আছিলে নিজৰ জীৱনৰ এটা কষ্টকৰ সময় যি সময়ত মই মোৰ নিজৰ লক্ষ্যত উপণীত হ'বলৈ মই বহুতো পৰিচালনা কৰিছিলোঁ কষ্টৰ সন্মুখীন হৈছিলোঁ